মোৰ বিদ্যালয়ত পুথিভঁৰাল আছেনে মই শৈশৱত পঢ়া কিতাপ বুলি ক'লে মোৰ মৰমৰ দেউতা চিলনী জীয়েকৰ সাধু আৰু কাল বলুকাত খোজ আদি মই বিভিন্ন কিতাপ পঢ়িছো আৰু হোমেন বৰগোহাঞিদেৱৰ কিতাপো পঢ়িছো মই বহুতো সেইখিনিৰ ভিতৰত হালধীয়া চৰায়ে বাওধান খায় সাউদৰ পুতেকে নাও মেলি যায় সেইকেইখন কিতাপো আছে আৰু বিভিন্ন ধৰণৰ উপন্যাস গল্পকিতাপ মই পঢ়িছো আৰু সেইখিনি ভাল লাগে আৰু তাৰপৰা মই বহুতো জ্ঞান লাভ কৰিব পাৰোঁ